হেল্ল' অঁ চালোঁ চালোঁ ভালে লাগিছে চাই ফাংচন সকলো মানুহ উপস্থিত হৈছি আৰু ডেকা বুঢ়া সকলোখিনি লগ হৈছে গান সকলোৱে ভাল পাই না বেয়া পোৱা মানুহ নাইয়ে চব সকলোখিনি মানুহে ৰাইজে যাই উপস্থিত হৈছে অঁ ভাল গাইছে অনামিকাৰ পৰা গাইছে মায়াৰ পৰা গাইছে শিশু এলবামৰ পৰা গাইছে চিলা এলবামৰ পৰাও গাইছে অঁ গোটেইখিনি ভাল গানে গাইছে অঁ অঁ ভালে গাইছে অঁ

অঁ অলপমান সেনেকুৱা লাগিছে নেকি অনামিকা গাইছে মায়া গাইছে তাৰপাছত শিশু এলবামো গাইছে বাকী সেইকেইটা গান মোৰ ভালে লাগিছে বাৰু অঁ অঁ হ'ব দিয়ক